আজিকালি এইবোৰ বিয়া নাম নেগেৰা জিকিৰ এইবোৰ আজিকালি নাইকিয়াই হৈ গৈছে ম'বাইলবোৰ হোৱাৰ পৰা ল'ৰা ছোৱালীবোৰে ম'বাইলতে লাগে সেইবোৰ চৰ্চাই নকৰা হ'ল সেইবোৰ আগতে বিয়াবোৰত নহ'লে মানে জিকিৰ বিয়ানাম সেইবোৰ কৰে বেলেগ এটা ফূৰ্তি আছিল কিন্তু আজিকালি সেইবোৰৰ বদলি ডি জে গান লগায় মানুহবোৰে বেলেগকে নাচিব ধৰিছে আগতে নহ'লে বিভিন্ন অনুষ্ঠানবোৰত তেনেকুৱা হেৰি নৃত্যবোৰ হয় সেইবোৰ চায়েই ভাল লাগে আজিকালি যিবোৰ প্ৰ'গ্ৰেম হয় সেইবোৰ চাবই নোৱাৰি আগতে সেইখিনি লৈয়ে বেলেগকৈ এটা চৰ্চা হৈ থাকে

খেলা ধূলাটো ল'ৰা ছোৱালীবোৰে পাহৰি গৈছে অকল ম'বাইলতে লাগে এইখিনিৰ কাৰণে সেইখিনি ভাৰতীয় কলা শৈলীখিনি নাইকিয়া হৈ গৈছে

আগতে যিবোৰ কিতাপত যিবোৰ কিতাপ আছিলে পুৰণা যিবোৰ মানে গীতৰ কথা আছিল সেইবোৰ আজিকালি সেইবোৰ কিতাপ নাইকিয়াই হৈ গ'ল আজিকালি ম'বাইলটোৰ কাৰণে সেইবোৰ ল'ৰা ছোৱালীয়ে নোপোৱা হ'ল সেইবোৰ নকৰা হ'ল সেইবোৰ আজিকালি সেইকাৰণে কলা শৈলীবোৰ লুকাই গৈছেগে সংৰক্ষণ সেইখিনি এতিয়া বৰ্তমান নতুন প্ৰজন্মই সেইখিনি সংৰক্ষণ কৰিব লাগে সেইখিনি সংৰক্ষণ কৰি থ'লেহে আচলতে কলা শৈলীবোৰ আমাৰ থাকিব